ন হাজাৰ নশ নিৰান্নবৈ দহ হাজাৰ দহ এক হাজাৰ এশ এঘাৰ পাঁচ হাজাৰ বিৰাশী ছয় হেজাৰ ছয়শ ছয়ষষ্টি সাত হাজাৰ সাতশ তিৰান্নবৈ